মই প্ৰথমবাৰ জিলা মোৰ গৃহ জিলাখনৰ পা বাহিৰলৈ গৈছিলো মোৰ সৰুতে হোৱা এটা অসুখৰ বাবে মই ডিব্ৰুগড় চহৰলৈ গৈছিলো ডিব্ৰুগড় চহৰৰ চকু বিশেষজ্ঞৰ ওচৰত মই এতিয়া মনত নাই তেখেতৰ নামটো কিন্তু সৰু কালতে মোৰ চকুৰ এটা অসুখ হৈছিলে চকুৱে গৰম হোৱা লগে লগে চকুকেইটাৰে মই কম মানে নেদেখা লেখিয়া হৈ যাওঁ চকুকেইটা অনবৰতে লাল হৈ থাকে কিন্তু মোৰ সেই ডিব্ৰুগড়ৰ যিজন ব্য ডাক্তৰৰ ওচৰলৈ গৈছিলো সেই ডাক্তৰ জনে মোক ইমান ধুনীয়াকৈ তেখেতে মোৰ চকুৰ পৰীক্ষা কৰি চকুৰ যিখিনি পথ্য সেই পথ্যখিনি দিয়াৰ পাছত মই ভাল হ'লো আৰু সেইটো এটা মোৰ এটা ডাঙৰ অভিজ্ঞতা তেখেতে মোক ইমান মৰমেৰে মোৰ এই চকুৰ তেখেতে যি মোৰ অসুখ হৈছিলে সেই অসুখটো ভাল কৰিলে আৰু সেই তেতিয়া যিটো মোৰ তাত থাকি চকু দেখুৱাই তেখেতৰ ওচৰত ট্ৰিটমেণ্ট কৰা যিটো ট্ৰিটমেণ্ট কৰি মোক যি ভাল কৰিলে তাৰ সেইটো এটা ডাঙৰ তাত থাকোতে মই সেই সময়ত যিহেতু ডিব্ৰুগড় চহৰখন নৈ একেবাৰে কাষতে কেইবাদিনো তাত আছে থাকোতে নৈৰ সেই প্ৰাকৃতিক সৌন্দৰ্য্য সৰুকালত দেখা হোৱা সেই প্ৰাকৃতিক সৌন্দৰ্য্য সদায় আজিৰ তাৰিখত মোৰ মনলৈ আহি থাকে